অঁ নেটৱৰ্কটো অলপ কম আছে অঁ অঁ শুনি আছো কওক অঁ মাংস পাব অঁ পাঠা দাম বৰ্তমান সাতশ অঁ সাতশ টকা একেবাৰে ফ্ৰেছ হ'ব আপোনাৰ আগতে কাটি দিবা পাৰিম আগত কাটি দিম অঁ অঁ অঁ অলপ কিবা এটা কম অঁ অঁ অলপ কিবা কম কৰিব লাগিব অঁ পঞ্চাছ বেছিয়েই কম মানে এতিয়া বেছি কম কৰা কম হয় অলপ অলপ বঢ়াই দিব মুঠতে আপুনি আহিব আগত কাটি দিম তাৰপিছত দামবিলাক মানে অলপ কিবা কম বেছি

পঞ্চাছ কিলো হ'লে মোটামোটি বহু অঁ অঁ অঁ অঁ অঁ দিয়ক অঁ আহিব